হেল্ল'

অঁ আছো এই অঁ নাই খোৱা খামহে আপুনি খালেনে অঁ ঘৰত আছো পঢ়ি মেলি আৰু ঘৰতে আছো কাম পোৱাই নাই একো অঁ সেই হ'ল এইবাৰ অঁ শিকিব পাৰি

অঁ মই সাজি পোৱা নাই নহয় শিকিব লাগিব

কি কি বস্তু লাগিব অঁ কিবা পইচা চইচা দিব লাগিব নেকি অঁ ফ্ৰী মানে খালী বস্তুবোৰ কিনিবলৈ দিব লাগিব চাগৈ পইচা আৰু চবেই শিকিব পাৰি নে অকল ইষ্টুডেণ্টবিলাকৰ কাৰণে অঁ অঁ অঁ মোৰ লগৰো আছে বাৰু অলপ অলপ কৈ চাম আৰু সিহঁতি শিকে যদি অঁ ভালহে বাৰু সেইটো এক্সট্ৰৰাকৈ বিজনেচ এটাও হ'ব চলিব পাৰিব ভাল হ'লে বিকিবও পাৰিব মুখাটো ভালকৈ শিকিলে বিকিবও পাৰিব

অঁ অঁ এনেই সময় বুলিবলৈ নাই যেতিয়াই তেতিয়াই পাৰি আৰু অঁ তাকেই ময়ো ভাবিছোঁ আৰু ঘৰত এনেহে আছো শিকিমগৈয়ে চাগৈ ঘৰতো পাতি চাওঁ অঁ সেই এনেই কোনে শিকায় তাত অঁ মইয়ো বিচাৰিম অলপ যায় যদি লৈ যাম এই অকল মুখাই শিকিব পাৰি নে আন কিবা শিকিব পাৰি এনেই বাঁহ বেতৰ অঁ অঁ চামগুৰি সত্ৰত এনেই মাটি চাটি লাগিব বাঁহ চাহ অঁ কাপোৰ মানে এনেই কি কাপোৰ লাগিব কটন কাপোৰ নে এনেই যি টি দিব নোৱাৰি নহয়

অঁ মাটি কুমাৰ মাটি চাগৈ সেই মাটিটো এনেই তাৰপৰাই যোগান দিবনে কিনিব লাগিব ৰঙটো তাতে দিবনে অঁ তাকে ভাবিছোঁ আৰু যাম বুলি শিকিবলৈ ঘৰতো পাতি চাওঁ এনেই কেতিয়াৰপৰা আৰম্ভ হ'ব বাৰু কেতিয়াৰপৰা আৰম্ভ হ'ব

অঁ অঁ সময় বুলিবলৈ নাই আৰু মানে মন গ'লে আবেলিও যাব পাৰি ৰাতিপুৱাবেলাও যাব পাৰি এই সত্ৰতহে শিকায় চাগৈ তাকে ভাবিছোঁ আৰু যাম বুলি আজিকালি চাকৰি পোৱাটো টান আৰু সেইবিলাকেই কৰি চলিব লাগিব অঁ হ'ব মই ঘৰত পাতি চাম বাৰু পাতি যোগাযোগ কৰিম অঁ হ'ব দিয়ক